আমাৰ কামৰূপ মহানগৰ জিলাখনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা কিছুমান বস্তুৰ ভিতৰত বৰ্তমান ফ্লাইঅভাৰবিলাক হৈছে হোৱাৰ কাৰণে আমাৰ যানযঁটৰ ব্য়ৱস্থা কিছু উন্নত হৈছে পানীৰ ক্ষেত্ৰত জল জীৱন আঁচনি লৈছে আৰু কোনো কোনো অঞ্চলত পাইছে বা কোনো কোনো অঞ্চলত পোৱা নাই যাৰ কাৰণে সেই অঞ্চলৰ মানুহবিলাকে পানীৰ সমস্য়াত ভুগিছে আশা কৰোঁ চৰকাৰে সোনকালে ব্য়ৱস্থা কৰি মানুহবিলাকক খোৱা পানীৰ ব্য়ৱস্থাটো কৰি দিব আৰু আনহাতেদি কাৰ্য্য়ালয়সমূহৰ কাম কাজো আগতকৈ খৰতকীয়া হৈছে চৰকাৰে এটা ভাল ব্য়ৱস্থা লৈছে বা এনেধৰণৰ ব্য়ৱস্থা লৈ থাকিলে দূৰৰপৰা অহা মানুহবিলাকে কাম কৰাত এটা সুবিধা পায় কষ্টও কম হয় খৰচাও কম হয় সময়ো বাছি যায় গতিকে চৰকাৰৰ এই পদক্ষেপক আমি আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত ৰাস্তা ঘাটৰ যিখিনি উন্নতি হৈছে সেইখিনিও শলাগ ল'বলগীয়াই কিন্তু এতিয়া ৰাস্তাৰ পদপথতে কিছুমান বেপাৰীয়ে দোকান পত্ৰ দোকানেদি বহুৱাই মানুহকে অহা যোৱা ক্ষেত্ৰত পথচাৰীসকলক কিছুমান অসুবিধাত পেলায় গতিকে সেই মানুহখিনিক এখাপ স্থায়ী যদি ক'ৰবাত এটা ব্য়ৱসায়ৰ সুবিধা এটা কৰি দিয়ে তে সেই মানুহখিনিও তেওঁলোকৰ সংসাৰ চলোৱাৰ কাৰণে সুবিধা হয় আনহাতেদি পদপথসমূহ মুকলি হ'লে যে মানুহবিলাকৰ পথচাৰীৰ বাবেও যাতায়তৰ সুবিধা হয় কাৰণ পথচাৰীত যদি দোকান বজাৰ থাকে তেতিয়াহ'লে মানুহবিলাকৰ মেইন ৰাস্তা দি অহা যোৱা কৰিলে হয়তো এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে কাৰণ যানযঁটৰ ব্য়ৱ দিনক দিনে বাঢ়ি গৈ আছে গতিকে এইখিনি বস্তুৰ ওপৰতো যদি চৰকাৰে ব্য়ৱস্থা এটা লয় বোধ কৰো আগতকৈ বহুত ভাল হ'ব বুলি মই ভাবোঁ